শিক্ষা হৈছে মানুহৰ জীৱনশৈলীৰ এটা মুখ্য অংশ শিক্ষাৰ অবিহনে আজিৰ যুগত নিজক খাপ খুৱাই চলাই নিবলৈ যথেষ্ট কষ্টকৰ হয় কাৰণ সকলো জেগাতে আজিকালি শিক্ষাটো বৰ প্ৰয়োজন মোবাইল চলাবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন কিবা এটা চাকৰি কৰিবলৈ হ'লেও প্ৰয়োজন কিবা এটা পঢ়িবও হ'লে শিক্ষাৰ প্ৰয়োজন কিবা এটা লিখিবলৈ হ'লেও শিক্ষাৰ প্ৰয়োজন এতিয়া যিহেতু কোৱা হৈছে যে শিক্ষা শেষ কৰি আমি কি কৰিব লাগে দৰাচলতে এইটো সম্পূৰ্ণৰূপে নিজৰ ওপৰত ভিত্তি কৰে কিছুমান মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকল থাকে যিসকল অতিকৈ মেধাসম্পন্ন থাকে তেওঁলোক বহুতো চোকা থাকে তেওঁলোকৰ প্ৰায়বোৰৰে ইচ্ছা থাকে যে তেওঁলোকে যেতিয়া প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হয় অৰ্থাৎ মেট্ৰিক পৰীক্ষা যেতিয়া উত্তীৰ্ণ হয় তেওঁলোকে উচ্চ শিক্ষাৰ বাবে যাবলৈ ইচ্ছা প্ৰকাশ কৰে কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ ঘৰৰ যিটো অৱস্থা সেইটো হয়তো ইমান এটা স্বচ্ছল নহ'বও পাৰে সেইক্ষেত্ৰত তেখেতেসকলে নিজৰ মনটো সামৰি তেওঁলোকে ব্যৱসায় বা বেলেগ কিবা কৰ্মত নিয়ো নিয়োজিত হ'বলগীয়া হয় কিছুমান ক্ষেত্ৰত কি হয় আপোনাৰ শিক্ষা থাকিলে কিছুমানে শিক্ষা গ্ৰহণ কৰে নিজৰ ব্যৱসায়টো চলাই নিবৰ কাৰণে এতিয়া প্ৰথমতে তেওঁলোকে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে তাৰপিছত উচ্চতৰ পৰীক্ষা পাছ কৰে তাৰপিছত তেওঁলোকে স্নাতক ডিগ্ৰী লৈ পেলাই তেওঁলোকে ব্যৱসায়ত মনো মনোনিৱেশ কৰে তেনেকৈ আজিকালি এম বি এ কৰিব পাৰি বা বি বি এ কৰিব পাৰি যিসকলে স্নাতকোত্তৰ লয় বাণিজ্য বিষয়ত তাৰ ফলত তেওঁলোকৰ যিটো ব্যৱসায় থাকে পৈতৃক ব্যৱসায় থাকে বা আগৰ পৰা ঘৰখনত চলি থকা ব্যৱসায় থাকে তাক আৰু মজবুত কৰি লৈ যাব পাৰে বাণিজ্যৰ শিক্ষাৰ দ্বাৰা তাৰপাছত কিছুমানসকলে কি হয় কিছুমান ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিয়েই তেওঁলোকক ঘৰখনত চাকৰিৰ প্ৰয়োজন হয় অতিকৈ প্ৰয়োজন হয় কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নহয় তেওঁলোকে মেট্ৰিক পাছ কৰিয়েই বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই তেওঁলোকে দৌৰিব আৰম্ভ কৰে ডিফেন্সৰ কাৰণে বা আৰ্মি বা এছ এছ বি হওক এইবোৰৰ কাৰণে তেওঁলোকে দৌৰিব আৰম্ভ কৰে আৰু তেওঁলোকে এবছৰ দৌৰাৰ পিছত বা প্ৰেক্টিছ কৰাৰ পিছত অভ্যাস প্ৰেক্টিছ কৰাৰ পিছত তেওঁলোকে দৌ চাকৰিত মনোনিৱেশ কৰে এইক্ষেত্ৰত তিনিটা বিভাগতে চাবলৈ হ'লে নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ ওপৰত কাৰণ তেওঁৰ যদি ঘৰৰ অৱস্থা ভাল থাকে তেখেতে নিশ্চয় উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিব তেওঁ স্নাতক ডিগ্ৰী ল'ব বিচাৰিব স্নাতকোত্তৰ ডিগ্ৰী ল'ব বিচাৰিব তাৰপিছত ডক্টৰেট ডিগ্ৰী ল'ব বিচাৰিব যদিহে তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল থাকে বা ঘৰখন চলি থাকিব পাৰে তাৰপিছত তেওঁ প্ৰফেচাৰ হ'ব বা কিবা এটা বিষয়ত তেওঁ গৱেষণা কৰিব দ্বিতীয়তে আহিল বাণিজ্য বাণিজ্য শিক্ষাসকলে শিক্ষাৰ্থীসকলে যদি ঘৰত চলি থকা ইতিমধ্যে চলি থকা কিবা ব্যৱসায় থাকে ধৰক কাপোৰৰ ব্যৱসায় থাকে তেওঁলোকে নিজৰ বাণিজ্যৰ বাণিজ্য শিক্ষা আহৰণৰ জৰিয়তে সেই কাপোৰৰ ব্যৱসায়টো তেওঁলোকে আৰু মজবুত কৰিব পাৰে আৰু তৃতীয়তে হ'ল পৰিয়াল ব্যৱসায় শিক্ষা গ্ৰহণ আৰু তৃতীয়তে হ'ল আপোনাৰ চাকৰি আজিকালি যিহেতু চাকৰিৰ বাবে বহুতো হাৰাশাস্তি হৈছে কাৰণ আজিকালি নিবনুৱাৰ সংখ্যা যথেষ্টখিনি বাঢ়িছে সেইকাৰণে আজিকালি এই তিনি নম্বৰ যিটো পন্থা আছে যে চাকৰিৰ বাবে দৌৰা তেওঁলোকে কি কৰে স্নাতক ডিগ্ৰী লাভ কৰিয়েই আজিকালি চাকৰিৰ বাবে বিভিন্ন ধৰণৰ অসমত ওলোৱা চাকৰিৰ বাবে তেওঁলোকে পঢ়া আৰম্ভ কৰে আৰু এবছৰ দুবছৰ কষ্ট কৰাৰ ফলত তেওঁলোকে চাকৰি এটা লাভ কৰে